পঢ়াশলীয়া পাঠ্যক্ৰমত যে আমাৰ কৃষি বা পশুপালনৰ কথাটো অন্তৰ্ভুক্ত কৰিব লাগে সেইটো এটা বাধ্যতামূলক হিচাপে ধৰিব লাগে কিয়নো শিশুসকলক অকল শিক্ষাৰে শিক্ষিত কৰিলে নহ'ব কেনেদৰে এডৰা খেতি কৰিব পাৰি কেনেদৰে গৰু ছাগলী পালন কৰিব পাৰি স সেইখিনিও শিক্ষা দিব লাগে বুলি ভাবোঁ শিক্ষকসকলে আৰু ঘৰতো সেইখিনি শিক্ষা দিব লাগে বুলি ভাবোঁ কাৰণ প এটা শ্ৰেণীত থকা সকলো ছাত্ৰ ছাত্ৰীয়ে যে চাকৰি কৰিব তেনে নহয় সকলোৰে কপালত চাকৰি থাকিব তেনে নহয় তেনেদৰে খেতি কৰি খাবলৈ শিকিবই লাগিব বিভিন্ন ধৰণৰ খেতি কবি খেতি বেঙেনা খেতি বিলাহী খেতি এইবিলাকো কৰিবলৈ ছাত্ৰ ছাত্ৰীসকলক উদঙনি দিব লাগে শিক্ষকসকলেই হওক বা অভ্যৱকসকলেই হওক তেতিয়া ভৱিষ্যতে কোনো নিবনুৱা হৈ বহি থাকিব নালাগে বুলি ভাবোঁ